অ অ অ অ অ অ আছোঁ দিয়ক আছোঁ দে কিনো হয় নেকি অ কি হয় হয় নেকি হয় নেকি কোনদিনা শুনা নাই মই ভালকৈ কোনদিনা অ কোনদিনা দিছে হয় নেকি অ হ'লে কি অ অ অ আহিব হলি কোনবাদিনা সময় হৈছে দেখোন অ আহিব আহিব আহিব হয়তো অ নিজৰে মানুহ কিবা হয়তো ভাল বস্তু দিব লাগিব হ'লে ঠিক আছে বাৰু কি দিম বুলি ভাবিছে আপনি কি ভাবিছে অহ হয় নেকি হয় নেকি অ ভালে হৈছে দিয়ক অ কোনদিনা কোনদিনা হ'লি যাব হয় নেকি অ ঘৰৰে বিয়া আ হয়তো কিবা এথেন আৰু সুবিধা হলি হয়না নহয়ে হয়তো ভালে ভালে থাকিলে যাব পাৰিম দেচোন ভালে ভালে থাকিব লাগিব হয়তো কিবা অ একেলগে যাম নেকি অ সেইটো একেলগে যাম নেকি অ অ একেলগে হেৰি কৰিম দিয়ক একেলগে চাই বস্তু কিনিম দিয়ক কিনিম দে অ অ অ অ দে হ'ব দে হ'ব দে অ